মই বোৱা বা চিলাইৰ কামবোৰ কামবোৰ কামৰ বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ বোৱা মানে মোৰ মই কাপোৰ বনাওঁ আৰু চিলায়ো মাজে সময়ে কৰোঁ আৰু চিলাই মানে চিলাই মই চিলাই শিকিব শিকি আছো শিকি শিকিব যাওঁ আগবেলা শিকোঁ পিছবেলা আহি আমি মই ঘৰত মানে চিলাওঁ আৰু বোৱা কাটাৰৰ লগতে বোৱা কটাও মই শিকি আছো বনাওঁ কাপোৰ বনাওঁ যেনে ধৰক বোৱা গামোচা চাদৰ মেখেলা আৰু এনেকৈ বিভিন্ন ধৰণৰ কাপোৰ মই বওঁ আৰু এনেকৈ কিছুমান বস্তু নাজানিলে মই কিছুমানৰ লগত মই ফোনৰদ্বাৰাই এতিয়া ফোনৰদ্বাৰাই মই যাওঁ আৰু যাওঁ যাই পেলাই ফোনৰদ্বাৰা ফোন কৰি তেওঁলোকৰপৰা পৰামৰ্শ লওঁ কেনেকৈ কিমান কিমান কাপোৰৰ কিমান হেৰি কাপোৰ বনাব পাৰি মানে কেনেকৈ মানে নজানা কথাটো আৰু সিহঁতৰপৰা তেওঁলোকৰপৰা মই জানিব বিচাৰোঁ আৰু যেনেকৈ বিচাৰোঁ আৰু এনেকৈয়ে যাওঁ আৰু কাপোৰ তেওঁলোকৰপৰা পৰামৰ্শটো লওঁ পৰামৰ্শই যেনে ধৰক কাপোৰ বোৱা কাপোৰত কিমান সূতা লাগে কিমান মানে গামোচাত কিমান সূতা লাগে কিমান কি লাগে আৰু কিমান মানে হেৰি হয় সেইবিলাক মই তেওঁলোকৰপৰা জানি লওঁ আৰু এনেকৈ বোৱা কিছুমানে কাৰোবাৰ ঘৰত মই গৈও দিনটো মানে কাম তেওঁলোকৰ লগত লাগি ভাগি দি কামবিলাক কৰোঁ আৰু তেওঁলোকক ফুলৰ ফুলৰবিলাক ফুলবিলাক মই নাজানিলে তেওঁলোকৰপৰা ফুল ফুলৰ আৰিবিলাক লওঁ ফুলৰ আৰিবিলাক লওঁ আনো ফুল মোবাইলত উঠাই বা গ্ৰাফত আঁকি তেওঁলোকৰপৰা আনো আনি তেওঁলোকৰ লগত সংযোগ কৰি মই বোৱা মানে কাপোৰ কাপোৰ কৰোঁ কাপোৰ বনাওঁ আৰু কাপোৰ কৰোঁ তেওঁলোকৰ লগত তেওঁলোকৰ লগত আমি সদায় উঠা বঢ়া কৰি তেওঁলোকৰ তেওঁলোকৰ লগত সেনেকৈয়ে মানে মানে মোৰ হেৰিটো আগবঢ়াই নিওঁ আৰু নজনা কথাও তেওঁলোকৰপৰা শিকোঁ আৰু গ্ৰাফত আঁকি লৈ আহোঁ লৈ আহি ঘৰত বনাওঁ আৰু যাওঁ আৰু তেওঁলোকৰ লগত কথা পাতোঁ ফুলবিলাক আঁকি লৈ আহি মই ফুল ফুলত মেখেলা চাদৰ এনেকৈ বিভিন্ন ধৰণৰ কাপোৰ বনাই থাকোঁ আৰু যেনে ধৰক চিলাই মেচিন চিলাই চিলাইটো সেনেকৈ মই যেনে ব্লাউজ ব্লাউজ চিলাওঁ মানে ফ্ৰক চিলাওঁ তেনেকৈ চিলাই চিলায়ো শিকি থাকোঁ মাজে সময়ে চিলায়ো কৰোঁ কাপোৰো বওঁ আৰু কাপোৰো বনাওঁ তেনেকৈ থাকোঁ আৰু হেৰি কৰি থাকোঁ ফুল কাপোৰ বনাওঁ এতিয়া ধৰক গামোচাই লগা হ'ল হেলল'ম অফিচত গামোচা লগা হ'ল মই গামোচাটো তেওঁলোকৰপৰা সূতা সংগ্ৰহ কৰোঁ সংগ্ৰহ কৰি আনো আনি পেলাই তেওঁলোকক ইমান ইমান দিনত মানে সিমান গামোচা দিব পাৰোঁ তেওঁলোকৰ লগত মানে বৈ পেলাই তেওঁলোকৰ লগত মই বিক্ৰী কৰা চিষ্টেমটো বিক্ৰী কৰিবলৈও তেওঁলোকৰ লগত যোগাযোগ কৰোঁ আৰু মোৰ মই সেনেকৈয়ে মানে তেওঁলোকৰ লগত ফোনৰদ্বাৰাই যোগাযোগ ৰাখি থাকোঁ এনেই চাদৰ মেখেলা বিভিন্ন ধৰণৰ কাপোৰ কানি আমি কাপোৰ লওঁ তেওঁলোকৰপৰা সূতা কিনি আনো অফিচৰপৰা হেণ্ডল'ম অফিচৰপৰা হেণ্ডল'ম অফিচত মই এতিয়া বৰ্তমান শিকিও আছো তেওঁলোকে যেনে ধৰক চৰকাৰৰপৰা এটা সুযোগ দিছে যে সিপিনীবিলাকক শিকাব লাগে শিকাই পেলাই উন্নতি কৰিব লাগে তেনেকৈ শিকি আছো তেওঁলোকৰ লগতে শিকোঁ সেনেকৈয়ে সংযোগ ৰাখিবলৈ কৰি আছো আৰু আৰু ধৰক এতিয়া গামোচাবোৰ গামোচাৰ গামোচাৰ ফুলবিলাক ডাঙৰ ডাঙৰ গামোচাৰ ফুলবিলাক বনাই দিব লাগে এতিয়া ধৰক আনা কাটা গামোচা আনা কাটা চাদৰ আনা কাটা মানে চাদৰ মেখেলা এনেকৈয়ে দিব লাগে শাড়ী এনেকৈ দিওঁ তেওঁ তেওঁলোকৰপৰা তেওঁলোকৰপৰা মই সঠিক মূল্যটো তেওঁলোকে যেনেকৈ বব দিয়ে তেনেকৈয়ে তেওঁলোকৰপৰা সঠিক মূল্যটো পাওঁ আৰু এনেকৈয়ে তেওঁলোকৰ লগত সংযোগ ৰাখিহে আমি কামবিলাক কৰি থাকোঁ যেনে আমি আমিয়ে স্বাৱলম্বী হ'বলৈ হ'লে আমি ধৰক এতিয়া সূতাটো কিনাটো সম্ভৱ কিছু বহুতো আমাৰ ক্ষেত্ৰত মানে সূতাটো কিনাটোও সম্ভৱ নাথাকে বহুত দাম হৈছে এতিয়া কাপোৰ সূতাবিলাকৰ সূতাবিলাকৰ দাম বেছি হোৱাৰ বাবে মই আমি কিনি পেলাই কৰিব নোৱাৰোঁ নোৱাৰাৰ কাৰণে আমি যোনে তাৰমানে বনাব দিয়ে বনাব কিছুমানে বনাব দিয়ে বনাব দিলে আমি তেওঁলোকৰপৰা আধা বনাওঁ আধা তেওঁলোকক দিওঁ সেনেকৈয়ে আমি চলি আছো তেনেকৈয়ে চলি থাকি এতিয়া কাৰোবাৰ কিছুমানে আৰু আমি জানাৰ কাৰণে কিছুমানে মাতি লৈ যায় যে আমাৰ এইখিনি কৰি দিব লাগে কৰি কৰিব লাগে কৰক তেতিয়াহ'লে মই আমি যাওঁ মই যাওঁ যাই পেলাই তেওঁলোককো সহায় কৰি দিওঁ আৰু তেওঁলোকৰপৰাও আমি যিখিনি নাজানো সেইখিনিও আমি জানিবলৈ সক্ষম হওঁ আৰু সেনেকৈয়ে সেনেকৈয়ে আমি মানে তাঁতাশালখন আমি আগবঢ়াই নিছোঁ শিল্পী বোৱনী বা শিল্পীসকলৰ শিল্পীসকল সঁচাকৈ হয় কিন্তু আজিকালি যি বস্তুৰ দাম মানে আমি ববৰ কাৰণে ববৰ কাৰণে আমাৰ মানে আৰ্থিক অৱস্থাৰ কাৰণে আমি বোৱনী বোৱনীবিলাকৰ মানে অলপ অসুবিধা হয় সেইবাবেই মই চৰকাৰৰ ওচৰত চৰকাৰে মানে এইখিনি এইকণ সুবিধা দিছে যে আমি বৈ বোৱা বোৱা কাপোৰবিলাক বোৱা কাপোৰবিলাক আমি বৈ পেলাই আমি বিক্ৰী কৰিব পাৰোঁ সেনেকুৱা এখন তাৰ মানে হেৰি ওলাই দিছে তাতে আমি বিক্ৰী কৰি বিক্ৰী বিক্ৰী আমি তাৰমানে কাপোৰবিলাক বিক্ৰী কৰিবৰ কাৰণে আমি ৰৈ থাকিব নালাগে তেওঁলোকৰ লগতে আমি যদি মোবাইলৰদ্বাৰা সংযোগ কৰিব পাৰোঁ সংযোগ ৰাখি তেওঁলোকক আমি বৈ পেলাই তেওঁলোকক কাপোৰবিলাক সঠিক সময়ত দিব পাৰোঁ তেতিয়াহ'লে আমি স্বাৱলম্বী হ'বলৈ সক্ষম হ'ম যেনে ধৰক এতিয়া কাপোৰ চিলাইৰে কথা কৈছোঁ কাপোৰ চিলাই কৰিলেও সেনেকুৱাই আমি কাপোৰ বা ব্লাউজ এটা চিলাবলৈ হ'লে আমি শিকিব লাগিব শিকিহে আমি ব্লাউজটো ঘৰতে চিলাব পাৰিম আমি তেনেকৈ শিকিব যাওঁ শিকিব যাওঁ যোনে পাৰে তাৰ ওচৰত আমি শিকিব যাওঁ ধৰক আমি ঘৰৰ অসুবিধাৰ সময়ত আমি যাব নোৱাৰিবও পাৰোঁ যাই যাব নোৱাৰাৰ কাৰণে আমি এবেলা হ'লেও তেওঁলোকৰ ওচৰত যাই আমি চিলাইৰ কামটো শিকি আহোঁ শিকি আহি আমি ঘৰত চেষ্টা কৰোঁ এনেকৈ চেষ্টা কৰাৰ ফলত আমি এনেকৈ গৈ গৈ তেওঁলোকৰ লগত সংযোগ ৰাখি আমি কামবিলাক কৰি আছো আৰু এনেকৈয়ে আমি কৰি থাকিম বুলি ভাবিছোঁ আৰু এনে আৰু আজিকালি ইমান দাম যে এটা ব্লাউজ চিলালে তিনিশ চাৰিশ টকা লাগে আৰু সেনেকৈয়ে যদি আমি ঘৰতেই চিলাই শিকি আমি যদি চিলাই শিকি চিলাই শিকি চিলাইৰ কাম কৰি আমি যদি চিলাই দিব পাৰোঁ তেনেহ'লে আমিও স্বাৱলম্বী হ'বলৈ সক্ষম হওঁ এনেকৈ আমি যদি শিকি তেওঁলোকৰ লগত পৰামৰ্শ নলৈ যদি নলৈ আমি ঘৰতে বহি থাকোঁ তেনেহ'লে আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰিম তেনেকৈ ধৰক সেইকাৰণেই ঘৰৰ কাম বন কেতিয়াবা অসুবিধাৰ ফলত যাব নোৱাৰিও কেতিয়াবা সময় মিলাই আমি তেওঁলোকৰ ওচৰত আমি শিকিবলৈ যাওঁ তেনে ধৰক এখন এখন কাপোৰ চিলাবলৈ হ'লে মেচিনটোৰ দৰকাৰ মেচিনটো জনাটো বহুত জানিব লাগে আমি শিকিছোঁ শিকি পেলাইহে আমি লাহে লাহে আমি আমি লাহে লাহে আমি কৰিব পাৰিম কামবিলাক লগে লগে কাম কৰিব নোৱাৰি তেনেকৈ অলপ অলপকৈ শিকি শিকি আমি শিকিব পাৰিছোঁ শিকি শিকি আছো এতিয়া বৰ্তমান সেনেকৈ চিলাইও শুকিছোঁ আৰু এইফালে বোৱা বোৱা কটা বোৱা কাপোৰ বনোৱাটো আমি তেওঁলোকৰ জানাবিলাকৰ লগত সংযোগ হয় জনাবিলাকৰ লগত সহায় সহযোগিতা কৰি তেওঁলোকৰ ওচৰত আমি যাই হ'লেও শিকোঁ নজানা কথাটো যেনে ধৰক ফুলবিলাক আমি নাজানো ফুলৰ ৰংবিলাক আমি মিলাব নাজানো ফুলবিলাক কেনেকৈ দিয়ে কেনেকে কি কৰে তেওঁ এটা জানা পৰা জানা মানুহৰ লগত আমি যাই তেওঁলোকৰ ওচৰত নজানা কথাটো আমি জানি লওঁ আৰু ফুলবিলাকৰ চানেকীবিলাক লৈ আহোঁ যেনে চানকীবিলাক উঠাই আমি লৈ ইয়াৰপৰা আমি ইয়াতেই হেৰি কৰোঁ চানকীবিলাক লৈ আহি আমি ঘৰত চেষ্টা কৰোঁ সেইবিলাক আমি কৰিবলৈ কৰিব চেষ্টা কৰোঁ চেষ্টা কৰি আছোঁ এতিয়া বৰ্তমান বোৱাবিলাকো বোৱনী আমি আগৰ প্ৰথমতে আমি একোৱে জনা নাছিলোঁ পিছত যেতিয়া তেওঁলোকৰ লগত ওচৰত যাই আমি চেষ্টা কৰিলোঁ আমি বহুতখিনিয়েই জনা হ'লোঁ আৰু এতিয়া মই কাপোৰ বৈয়ে আছো কাপোৰ বৈ মই বহুখিনিয়ে টকা বহুখিনিয়ে উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ কাপোৰ এতিয়াও বনাইয়ে আছো আৰু যেনে ধৰক গামোচা ৰুমাল মেখেলা চাদৰ শাড়ী বিভিন্ন ধৰণৰ কাপোৰ মই বনাওঁ বনাওঁ আৰু এনেকৈ বনাই বনাই শিকি তেওঁলোকৰ লগত সংযোগ ৰাখি বনাওঁ হয় ঠিকেই কিন্তু কেতিয়াবা আমাৰ আৰ্থিক অৱস্থাত আমি সূতাটো কিনিব নোৱাৰা হওঁ তেতিয়াহ'লে আমি কিছুমানৰ লগত যোগাযোগ কৰি তেওঁলোকৰপৰা সূতাটো লৈ আমি তেওঁলোকক বৈ আধা দামত আধা আধাত আধা আধি কৰি তেওঁলোকক বৈ দিওঁ বৈ দিয়াৰ হয় তেওঁলোকে আমাক পইচাটো দিয়ে পইচাটো দিয়ে দি আমাৰ পইচাটো পইচাটো দিয়ে তথাপিও যে আমি বোৱন বোৱন কটা বোৱাটো আমি এৰি দিয়া নাই যদিও যদিও আমাৰ অভাৱ তথাপিও আমি তেওঁলোকৰপৰা লৈহে পৰামৰ্শ লৈহে বা তেওঁলোকৰপৰা ওচৰত সূতাখিনি আৰু এতিয়া ধৰক বোৱনীবিলাকৰ বিভিন্ন ধৰণৰ পইচা অলপ ৰেহাই মূল্যত সূতাটো পোৱা হৈছে সেই সূতাখিনি আমি তেওঁলোকৰ আধা দামত কিনি আনি আধা দামত কিনি আনি আমি বোৱাবিলাক শিকিব বোৱাবিলাক বনাব পাৰোঁ আগতেতো এনেকুৱা নাছিল যে যিটো দাম সেইটোতে দিব লাগে এতিয়া অলপ দামটো যেনিবা আমাৰ বোৱাবিলাকৰ আমি এতিয়া মই এতিয়া ট্ৰেইনিঙো কৰি আছো বোৱাৰ বোৱাৰোৱাৰ বিষয়ে ট্ৰেইনিং দুমাহ দুমাহ দুমাহ ধৰি মই ট্ৰেইনিং কৰি আছো যেনে ধৰক ফুলটো ফুলটো আমি তুলিবলৈ হ'লে কেনেকৈ তুলিব লাগিব কেনেকৈ কি কৰিব লাগিব কেনেকৈ মানে আমি সময়টো কম সময়ত আমি বেছি কাপোৰ বনাব পাৰোঁ তাৰ বিষয়েও মই জানি শিকি আছো যেনে ধৰক হেণ্ডল'ম অফিচৰপৰা হেণ্ডল'ম অফিচত মই এনেকৈ হেণ্ডল'মৰপৰা হেণ্ডল'মত মই এপ্লাই কৰিছিলোঁ এপ্লাই কৰাত মোৰ নামটো আহিল আহাৰ পিছত মই তাতে ট্ৰেইনিং কৰি আছো বৰ্তমান এতিয়ালৈকে ট্ৰেইনিং কৰি আছো তেনে সময় কম সময়ত যাতে দুই তিনি চাৰিখন পাঁচখন ছয়খনলৈকে কাপোৰ বনাব পাৰি তেনেকুৱা পদ্ধতিৰ আজিকালি মেচিন ওলাইছে মেচিনৰ শালত মেচিনৰ শালত কাপোৰবিলাক বলে অতি সোনকালে হয় অতি সোনকালে হয় যেনে ধৰক আজি এতিয়া এখন গামোচা আমি হাতশালে দি বব পাৰি বৈ এখন এখন গামোচাহে ওলাব পাৰোঁ কিন্তু যদি আমি মেচিনশালত বওঁ মেচিন মেচিনশালত বব পাৰোঁ তেনেহ'লে চাৰিখন পাঁচখনলৈকে আমি কাপোৰ উলিয়াই দিব পাৰোঁ তেনেকৈয়ে তেনেকৈ মই তেওঁলোকৰ লগত ফোনা ফোন কৰিলোঁ আৰু নামটো মই তেওঁলোকৰ ওচৰত জমা দিলোঁ তেওঁলোকৰ নামটো মই জমা দিলোঁ জমা দিয়াত আহিল নামটো অহাৰ কাৰণে ধন্যবাদ তেওঁলোকৰ ওপৰত মোৰ বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ যদি শিপিনীবিলাকৰ এনেকুৱা যদি সহায় হয় তাৰ সহায় এনেকৈ যদি সহায় কৰি থাকে তেনেহ'লেতো আমি সোনকালে লাভান্বিত হ'ব পাৰিম তেনেকৈ যেনে এতিয়া চিলাইটো চিলাইটোও সেনেকুৱাইে চিলাইও আজিকালি চিলাইৰ বিষয়েও মই কওঁ চিলাইটোৰ ধৰক শিকিবই লাগিব শিক নিশিকাকৈতো চিলাই কৰিব কোনেও নোৱাৰে শিকিছোঁ চিলাইটোও মই সেনেকৈ শিকিছোঁ আৰু বোৱাটোও সেনেকৈ শিকিছোঁ অভিংশালত অভিংশাল মেচিনশালত মই এতিয়া গৈ আছো চিলাইটোও সেনেকৈ শিকি আছো শিকি শিকি আছো বৰ্তমান এতিয়ালৈকে শিকিছোঁ আৰু এই শিকি আছোৱেই বৰ্তমান এতিয়ালৈকে আজিলৈকে মই শিকিয়ে আছো শিকিলে এনেইতো জানো কিন্তু মেচিনশালটো অলপ অলপ অসুবিধা হৈছিল এতিয়া শিকাৰ পিছত বোৱাবিলাকৰ বাবে বোৱাখিনি মই জনা হৈছোঁ আৰু এনেকৈয়ে সংযোগ তেওঁলোকৰ ওচৰত জনাবিলাকৰ ওচৰত মই সংযোগ ৰাখি আছো ৰাখি কামবিলাক কৰি আছো আৰু কৰি থাকিম বুলি আশা কৰিছোঁ